এক লাখ পোন্ধৰ হাজাৰ চাৰি লাখ তিনি হাজাৰ পাঁচ লাখ পাঁচ হাজাৰ ছয় ছয় লাখ পঁচিছ হাজাৰ তিনি লাখ ন হাজাৰ